অঁ পল্লৱী বাইদেউ হয়নে বাৰু এই মই শিৱসাগৰ পৰা কৈছিলোঁ পৰিস্মিতা কোঁৱৰে অঁ এইবিলাক যে আঁচনিবিলাক চৰকাৰে পঠিয়াই ন এই আঁচনিবিলাক মানে পঠিয়াওঁতেতো পঠিয়াই একো যে সুবিধা পোৱা নাই আমি অঁ বাইদেও অঁ এতিয়া যেনেহ'লে অৰুণোদয় আহে অৰুণোদয়চোন ফৰ্ম ফিল আপ কৰিবলৈ আহে দুবাৰ তিনিবাৰ ফৰ্ম ফিল আপ কৰো ক'ত আ একোচোন মানে খবৰ খাতিয়ে নাহে অৰুণোদয় নাপাওঁ কিবা এটাটো পাব লাগে ন আমি অঁ অঁ অঁ অঁ অঁ পোৱাতো পায় কিন্তু মানে যোনবিলাক তলৰ খাপৰ ন তেওঁলোকে পাব লাগে সেইবিলাকে নাপায় যাৰ এতিয়া চাকৰি বাকৰি আছে এই বুলি কওঁতে বুলি কয় চাৰিচকীয়া থকা মানুহে নাপায় ফ্ৰিজ থকা মানুহে নাপায় মানে কোৱাও নোৱাৰো আমি কিন্তু সেইবিলাকে পায় কিন্তু আমাৰ মানে যোনটো তলৰ খাপৰ সীমাৰেখাৰ সেই তাৰ মানুহবিলাকে থাকি যায় অঁ এতিয়া অঁ এই এনেই পালে ভাল লাগে ন দুখীয়া মানুহ এতিয়া ৰাস্তা পদূলিৰ ক্ষেত্ৰতো মানে আধালৈকে বনে তাৰপিছত ক'ব যে এইডখৰ মানে এইডখৰ এতিয়া ইমানেই মানে যাতায়াতৰ মানে অসুবিধা মানে অহা যোৱা কৰিবলৈ আমাৰ চিন্তা হৈ যায় মানে পাৰিলে এইবোৰ সা সুবিধা কৰি দিব লাগে ৰাস্তা পদূলি হেল্ল' বাইদেও অঁ অঁ এতিয়া ৰাস্তা পদূলিৰ ক্ষেত্ৰত হওক আৰু এতিয়া খোৱা পানী কথা কৈছোঁ খোৱা পানীটো মানে বহুত প্ৰব্লেম দিয়ে মানে এইবিলাক ক্ষেত্ৰত চব চাব লাগে ভালকৈ চালি জাৰি দিয়া হৈছে যোনটো মানে এতিয়া পানীৰ ফৰ্চটো থাকিব লাগে পানীৰ ফৰ্চ নাই কেতিয়াবা মানে পানী মানে খুব পানী মানে চফা পানী খুব কমকৈ আহে মানে প্ৰায় মানে বিশুদ্ধ পানী আহে মানে গোটেই ঘেট আহে পানীত মানে খাব নোৱাৰি অঁ এইতো বেয়া পানী আহে

অঁ পানীটো অহা ক্ষেত্ৰত আহে কিন্তু মানে পানীটো চাফা নহয় আৰু মানে কি হয় পানীটো মানে ভাল হ'লে ভাল আৰু খোৱা পানী যিহেতু ন পানীটোৰ পৰা ঘেট চেদ আহে মানে ব্যৱহাৰ কৰিবলৈ দিগদাৰ হৈছে খুব কাৎচিত এদিন বা দুদিনহে পানীটো ভাল আহে

দিগদাৰ হয় আৰু পানীটো তেনেকৈ ফৰ্চটো নাই নিবলেও অসুবিধা হয় মানে ৰাস্তাৰ কাষতে টেপটো দিয়া হৈছে ঘৰলৈ মানে বহুত দূৰ নিব লাগে এনেকৈ দিগদাৰ হয়

অঁ আপুনি কথাটো ভালকৈ পাতি মেলি চাবচোন কি কথা কি বতৰা কি কৰিম কি মানে বস্তুটো পাম এতিয়া চৰকাৰী সুবিধা কথা ক'বলৈ গ'লেতো দিয়াটো বহুতেই দিছে আপোনালোকে যেনে ধৰক এতিয়া এই কি আছিলে স্কলাৰশ্বিপ তেনেকৈ দিয়াটো শুনিছোঁ কিন্তু মানে আমি পোৱা নাই এপ্লাই কৰাটো হৈছে কিন্তু মানে নাহে অঁ এতিয়া অৰুণোদয়ৰ কথা ক'বলৈ গ'লেও মানে পঞ্চায়তলৈ যাওঁ দুবাৰ তিনিবাৰ যোৱা হয় কওঁতে কি কয় যে মানে চৰকাৰী যিবোৰ মানে বাপেকহঁতে চাকৰি কৰে পুতেকহঁতে নাপায় বুলি কয় কিন্তু দেখিছোঁ যে সম্পূৰ্ণ মানে ওলোটা সেইটো ক্ষেত্ৰত মানে এতিয়া ঘৰৰ ওচৰতে আছে ক'বলৈ গ'লে বাপেকে চাকৰি কৰে চাৰিচকীয়া গাড়ী আছে ফ্ৰিজ আছে কিন্তু আকৌ তেওঁলোকৰ ঘৰতে সেইবিলাক সুবিধা আছে আমাৰ মানে নথকাবিলাক ঘৰতে একো মানে সুবিধা নাই চালে চবকে সমান চকুৰে চাব লাগে তেতিয়া ভাল লাগে

অঁ অঁ অঁ অঁ অঁ এতিয়া দিয়া ক্ষেত্ৰত আমিওতো দুবাৰ তিনিবাৰ দিওঁ ন জেৰ'ক্স কৰি মেলি এনেকৈ কিন্তু মানে একো ফল নাপাওঁ আৰু বাৰে প্ৰতি পঞ্চায়তলৈ আহে যাওঁ মাতে ফৰ্ম ফিল আপ কৰিবলৈ যাওঁ ফৰ্ম ফিল আপো কৰোঁ কিন্তু পাছত ফৰ্ম ফিল আপ কৰাৰ পাছতো মানে বস্তুটো মানে কামটো একো নহয় মানে এনেকুৱা হৈছে আপুনি চাবচোন কেনেকৈ কি সুবিধা কৰি দিব পাৰে

ভোট মানে যেতিয়া ইলেকশ্যন হয় মানে যেতিয়া ইলেকশ্যন সময় তেতিয়া মানে ঘৰে ঘৰে ভোট বিচাৰি আহিব অঁ বাইদেউ আমাকে ভোটটো দিব আমি আপোনাক মানে মানে জিকাৰ পাছত চাম কিন্তু চাবলৈ গ'লে তাৰমানে সম্পূৰ্ণ বিপৰীত মানে এতিয়া কিবা এটা পোৱাৰ পাছত ন মানুহৰ মানে কিবা এটা মানে জানো যদি ওপৰলেহে আহে তল মানুহখিনি পাহৰি যায় এতিয়া নিজৰ ক্ষেত্ৰতো কথাটো কৈছোঁ যদি কিবা এটা যদি ওপৰ খাপত হয় তলৰ মানুহখিনি কথা পাহৰি থাকে কিন্তু আগতে যেতিয়া মানে ইলেকশ্যন সময় হ'ব হয় মানে তেতিয়া মানে ঘৰে ঘৰে কিন্তু ভোট বিচাৰি আহাত ভাল আকৌ দেই এনেকুৱা হৈছে দেখাটো বাইদেউ আপুনি আমুকটো পাবই বুলি ক'ব কিন্তু অহাৰ পিছত সম্পূৰ্ণ বিপৰীত আপোনাক মানে কেৰা চকুৰে মানে কেৰাকেও নাচাই মানে অৱস্থা এনেকুৱা হৈছে আমাৰ এতিয়া

এই ৰাস্তা পদূলি কাৰণে এইবোৰ তিনিবাৰ চাৰিবাৰমান এপ্লাই কৰা হ'ল গাঁৱৰ সকলো মানে মানুহ ডাঙৰ সৰু সকলো মিলি মানে এনেকৈ ফটো চটো মাৰি দিয়া হ'ল ফটো চটো মাৰি এনেকৈ উলিয়াই মেলি ফৰ্ম ফিল আপ কৰাও হ'ল কিন্তু ক'ত আ আজিলৈকেচোন একো খবৰ খাতিয়ে নাই

পঞ্চায়তত ক'ব আপোনালোকে আমুকটো কৰক পাব কিন্তু আমাৰ মানুহখিনি এতিয়া লগ হৈ আমুক বা তেওঁ যিটো কৰিব কয় কৰে কিন্তু একো মানে একোৱেই ফল নাপায় মানে এতিয়া আমাৰ ৰাস্তাটোৰ কথাই কৈছোঁ আধালৈকে ৰাস্তাটো আধালৈকে বনাই আছে যোনডখৰ আমাৰ মানে চকীমুখলৈ অহা যোৱা কৰা মেইন পইণ্ট মানে মানে সকলো মানে এতিয়া এইপিনে খেতিপথাৰ হওক কোৱা দোকান পোহৰ হওক বজাৰ সমাৰ হওক চব মানে এইটো ৰাস্তা দিয়ে অহা যোৱা কৰে কিন্তু মানে ৰাস্তাটো আজিলৈকে কোনো মানে সুবিধা চৰকাৰে মানে সুবিধা কৰি দিব পৰা নাই অৱস্থা এনেকুৱা হৈছে এতিয়া

অঁ শুনিছোঁ তাকে পায় অঁ আৰু কি কি সুবিধা আছে জনাবচোন অঁ অঁ নিজুত মইনা আঁচনি নেকি তেনেকেও কিবা শুনা আগতে লাগিছিলে অঁ অঁ অঁ কৰি চাব লাগিব বাৰু কৰিলে পালে ভাল লাগে আৰু নহয়নে বাইদেউ অঁ অঁ অঁ অঁ আপোনালোকে এইবোৰ ভালকৈ মানে চালি যাৰি চাই তলতো পাৰ্মিশ্যনটো দি দিব যে ক'ব নোপোৱা মানুহখিনিক যাতে বস্তুটো দিবলৈ কয় অঁ অঁ এতিয়া মানে সুবিধাটো মানে পাবলৈ বহুতো বহুতে আছে এতিয়া চৰকাৰী ঘৰ চৰকাৰী ঘৰো আমি পোৱা নাই অঁ বাইদেউ অঁ ওচৰ চুবুৰীয়া পাইছে কিন্তু আমাৰ আমাৰচোন চৰকাৰে দেখিয়ে নাপায় ঘৰৰ অসুবিধা খোৱা পানীৰ অসুবিধা যিবিলাক আঁচনিসমূহ পাব লাগে সেইবিলাকো পোৱা নাই আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ

অঁ অঁ যিবিলাক মানে সুবিধা পাব লাগে চৰকাৰৰ সুবিধা মানে বহুতৰ পৰা মানে আমাৰ গাঁৱৰ মানুহে মানে বঞ্চিত হৈ আছে

এইবিলাকে একো নাই একো নাই অকল মানে খোৱা পানীটোৱে আহে কিন্তু মানে পানীটো মানে সম্পূৰ্ণ মানে কেতিয়াবাহে মানে কাৎচিত চাফা এদিন দুদিন চাফা আহে মানে বিশুদ্ধ পানী মানে খাবলৈ পোৱা হয় মানে প্ৰায় মানে পানী অঁ পানীবিলাক মানে প্ৰায় ঘেদেই আহে আৰু পানী ফৰ্চটো মানে যিটো মানে পানী স্পীড ন অহা সেই পানীটো মানে স্পীড একেবাৰে নাই মানে এটিং পানী হ'বলৈ মানে বহুত দেৰি ৰখি থাকিব লাগে অঁ এনেকেতো কমপ্লেইন কৰা হৈছে একো মানে এনেকৈ গুৰুত্ব নিদিয়ে ন মানুহবিলাকে নিজে কেতিয়া মানে জল যিটো মানে ৱাৰ্ডত মানুহ ওপৰলৈ উঠি যায় তাৰপিছত মানে পোৱাৰ পিছত সকলো পাহৰি যায় মে এনেকুৱা হৈছে

অঁ সেইটোৱ হৈছে এতিয়া তাকে বোলো আপোনাক কথাটো জনাওঁ বুলি ভাবিলোঁ অঁ অঁ আপুনি ভালকৈ খবৰ খাতি তলত কৰিবচোন কেনেকেনো কি কৰিলে সুবিধাবিলাক আমি পাওঁ

অঁ এপ্লাই বুলি ক'লে কিবাই লগা হৈছে বাইদউ অঁ কৰি কৰি মানে আমনি লাগিছে আৰু ক'ত আৰু নাপাওৱেচোন একো

অঁ অঁ অঁ পি এম কিবা আঁচনি শুনিছো সেইবিলাকো পোৱা যায় নি বাৰু আজিকালি পি এম কিষান নাই নাই নাই কৰা কৰিম বুলি ভাবিছো হে বাইদউ এইবাৰ অঁ অঁ অঁ কৰিলে পোৱা যাব ন এইবিলাক অঁ ওলাব ন অঁ ওলালে প্ৰথমে খবৰটো ক'লে আহিব বাৰু অঁ পঞ্চায়তৰ কাক সুধিল গ'ম পাম বাৰু অঁ তেওঁক সুধিলে জনাব ন অঁ অঁ তেওঁ কথাটো জনাব পাৰিব অঁ অঁ আপুনি কথাটো ক'ব যে তলৰ মানুহখিনিয়ে পাব লাগে যোনবিলাকে পোৱা নাই অঁ অঁ বাইদেউ হ'ব অঁ হ'ব নহয়

হেল্ল' বাইদেউ অঁ আশা থাকিল আৰু অঁ অৰুণোদয়টো যাতে পাওঁ অঁ পানী যাতে অঁ পানী যিটো মানে যিটো পানী লেতেৰা পানী পানীটোতো অহাটো আহে কিন্তু মানে পানীটো ভাল হ'ব লাগে চফা হ'ব লাগে ব্যৱহাৰ কৰিব পাৰে ন আমাকতো পানীটো এনেই নালাগে পেলাব পৰাকৈ ব্যৱহাৰ কৰাকৈ হ'ব পাৰিব লাগে তাৰপা আৰু আমাৰ ৰাস্তাটো বাইদেউ

অঁ ৰাস্তাটো মানে বহুতে অসুবিধা আপোনাক ক'লোৱেচোন এতিয়া ডাৱৰীয়া বতৰ বাৰিষা কালত মানে আপোনাৰ এডখৰ ওলাই যাবলৈ মানে এতিয়া গাড়ী যোৱাটো প গাড়ীটো উলিয়াব নোৱাৰিয়ে ভুলতেও আপোনাৰ মানে বাইদেউ খোজ কাঢ়ি যাবলৈও মানে সমস্যা চিন্তা কৰিব লাগে ভৰিটো ক'ত পেলাও তেনেকুৱা হৈছে মানে অঁ

অঁ আপুনি কথাটো ভালকৈ বাইদেউহঁতক জনাবচোন অঁ ৰাস্তাটো আমাক বিশেষকৈ বহুত প্ৰয়োজন হয় বজাৰ হাততো দৰকাৰ হয় অঁ আকৌ এইবোৰ ল'ৰা ছোৱালী স্কুল যাবলৈও অসুবিধা হয় নাই অঁ তাকেহে ৰাস্তাটো ভাল হ'লে ভাল লাগে অহা যোৱা কৰি ন অঁ বাইদেউ আৰু চৰকাৰী ঘৰ এটা পাম বুলি আশা কৰিছোঁ পঞ্চায়তত ক'ব ভালকৈ মানে চালি জাৰি যোনবিলাক মানুহে মানে পাব লাগে তেওঁলোককে নিদিয়ে আৰু যোনবিলাক মানে ওপৰ যোনবিলাক ওপৰ খাপত যোনবিলাকে পাব নালাগে কিন্তু মানে সেইবিলাকে পায় ক'লে ক'ব কি তেওঁলোকে পাব লাগে কিন্তু তেওঁলোকে পাব পোৱাটো মানে যোগ্য নহয় যোনবিলাক এতিয়া আমাৰ মানে আমাৰ কথাই কৈছোঁ ন আমি কিমান তলৰ খাপৰ মানুহ আমাৰ নিচিনা মানুহবিলাকে নাপায় তেনেকুৱা মানুহ মানে মানুহবিলাকে পালে এনে বেয়া লাগে ন অঁ বাইদেউ আপুনি কিবা এটা কৰিব আৰু দেই অঁ অঁ এইটো যে নিযুত মইনা আছনি নে কি যে সেইটো মানে আমাৰ কন্যাসকলে কৰিব পাৰিব নে কি বাৰু অঁ অঁ

অঁ আজিকালি আকৌ ভালকৈ পঢ়া শুনা কৰিলে কিবা কিবি স্কুটি চিস্কুটি দিয়ে বুলি শুনিছো বাইদউ অঁ ল'ৰাবিলাক দিয়ে চাগে ন ল'ৰাবিলাককো দিয়ে চাগে বোলো অঁ তাকে সেই ল'ৰাই ভালকৈ পঢ়া শুনা কৰিলে হয় আৰু অঁ তাকে এইবোৰ আশা কৰিলোঁ আৰু আঁচনি কথাত ঘৰ চৰবিলাকো নাই ৰাস্তা পদূলিও অসুবিধা যাতায়াতৰ কাৰণে অঁ বাইদেউ ক'ব দেই তাকে আশা থাকিল অঁ অঁ ঠিক আছে হ'ব বাৰু অঁ অঁ